এই সম্পৰ্কত মই আপোনাক জনাবলৈ বিচাৰোঁ যে মই পাচলিৰ খেতি কৰোঁৱেই পাচলিৰ খেতি হিচাপে মই ৰবি শস্য় কৰোঁ বন্ধাকবি ফুলকবি ওলকবি লগতে মই পিঁয়াজ নহৰু খেতি কৰোঁ আৰু এই খেতি কৰি মই আৰ্থিক হিচাপে যথেষ্ট সবল হৈছোঁ গতিকে মই আনসকলকো ক'বলৈ বিচাৰোঁ যে আমাৰ যিখিনি আজৰি সময় এই আজৰি সময়খিনি আমি এনেকুৱা ধৰণৰ এখন পাচলি বাগান যদি ঘৰতে বনাই লওঁ আমাৰ যথেষ্ট পইচা ৰাহি হ'ব গতিকে মই বন্ধুবৰ্গসকলকো ক'বলৈ বিচাৰোঁ যে আপোনালোকে মূল্যৱান সময়বোৰ অবাবত খৰচ নকৰি এখন পাচলি বাৰী বনাওক আৰু সেইখিনিয়ে আৰু